হেল্ল' অঁ এই এনেই আছোঁ তুমি মেছেজ দিছিলা আকৌ প্ৰগ্ৰেম চাবলৈ যোৱাৰ কথা কাৰ প্ৰগ্ৰেম চাবলৈ যাবা অঁ ক'ত আছে প্ৰগ্ৰেম অঁ কি গান শুনি আছিলা হয় অঁ হেৰি প্ৰগ্ৰেম শুনিছোঁ অঁ শুনিছোঁ শুনিছোঁ জয় বৰুৱাক কেলেই হেৰি তেওঁ এখন এজন অসমৰ গায়ক নাছিলে জানো অঁ তেওঁ যে সেই জয় নামৰ ব্ৰেণ্ডটোৰ কণ্ঠশিল্পী নাছিলে জানো মূল মূল কণ্ঠশিল্পীজন অঁ তেওঁ মানে অঁ অঁ মই হিন্দী গানকেইটা শুনিছোঁ বাৰু দেই অঁ তেওঁ সেই জন্ম ডিগবৈত হৈছিলে ডিগবৈ তিনিচুকীয়া তেওঁ এতিয়া মুম্বাইত নাথাকে জানো

অঁ এনেকৈ অঁ আজি যাবা নহয় এতিয়া প্ৰগ্ৰেম চাবলৈ কিমান টাইমত যাবা অঁ ৰাতি দেৰিকৈ উঠে বাৰু শিল্পীবোৰ লগতে যাম তেতিয়াহ'লে ময়ো যাম বুলি ভাবিছোঁ তেতিয়াহ'লে তোমাৰ লগতে অঁ কোন কোন যাব এতিয়া অঁ মোকো তেতিয়াহ'লে লৈ যাবা লগতে যামগৈ আৰু কাৰোবা লগৰ লগ ধৰিবা নেকি অঁ অঁ তেতিয়াহ'লে যাম গ'লে ক'বা লগতে যাম আৰু অঁ ঠিক আছে হ'ব দিয়া